অ' গগৈ চাইকেল দোকানত লাগিছেনে

কাইলৈ লাগিছিলে এইটো পোন্ধৰ হাজাৰৰ ভিতৰত তাতকৈ অলপ কম হ'লে ভাল আৰু

কাইলৈ আগবেলা এঘাৰটামান বজাত যাম অ আৰু একো নালাগে অ' অ' ঠিক আছে

অ' ঠিক আছে মই ভণ্টীক লৈ যাম বাৰু লগতে ম মই নিজে গ'লে তাইৰ পচন্দ নহ'বও পাৰে তাই লগত গ'লে ভাল হ'ব লৈ যাম মই তাইক অ অ ঠিক আছে